কালি এটা কুৰ্তি কিনিলোঁ ইমান ফাল্টু আৰু দোকানীটো ইমান বেইমান মোক ঠগিলে মস্ত ঠগন দিলে সেইটো কাৰণে মোৰ বহুত বেয়া লাগি আছে সেনেকে আৰু ঠগাই নে মানুহক কটন বুলি পেলাই পলিষ্টাৰ মিক্স এটা কুৰ্তি দিলে